হয় মই ব্যৱসায়টোৰ দিনটোত কিমান সময় দিব পাৰোঁ সেইটো নিৰ্দিষ্টকৈ ঠিক কৰি লোৱা নাই কাৰণ মোৰ ব্যৱসায় যিহেতু হস্ততাঁত ঘৰতেই কৰি আছোঁ শাল ঘৰতেই লৈ ব্যৱসায়টো কৰি থকা হোৱাৰ কাৰণে মোৰ ইমান বিশেষ অসুবিধাও নহয় বিশেষ সময়ৰ কথাও আহি নপৰে মই কামৰ মাজে মাজেই নিজৰ ব্যৱসায়ত মই জড়িত হৈ থাকোঁ যিহেতু কামখিনি কৰিব কাৰণে ঘৰৰ আন আন কামো থাকে কিন্তু যিহেতু মই ঘৰতে কামটো কামৰ লগত জড়িত ওলাই যাবলগা কথা নাথাকে সেইকাৰণে ঘৰুৱা কাম কাজৰ মাজে মাজেই ব্যৱসায় কৰি আছোঁ তাৰ তাৰ উপৰিও ঘৰুৱা আন কামসমূহৰ বাবে মই বিশেষকৈ সময় তেনেকৈ উলিয়াব লগা নহয় কাৰণ সেই কামবোৰৰ মাজে মাজেই আন আন কাম কিছুমান যেনেকৈ ল'ৰা বা ছোৱালীক পঢ়োৱাৰপৰা আন ধৰক বা গৰু ছাগলী হাঁহ কুকুৰাও মই একেলগেই গোটেইবোৰ কাম সময়মতে সামৰি তাৰ মাজে মাজে মোৰ ব্যৱসায়ৰ কামটো মই আগবঢ়াই গৈ আছোঁ আৰু এই ব্যৱসায়টোৰ লগত জড়িত হৈ মই যথেষ্ট সুখী কাৰণ এক্সট্ৰা বা উপৰুৱা মোক সময় দিব লগা নহয় আৰু উপাৰ্জনো মোৰ যথেষ্ট ভাল বুলিয়েই মই নিজে অনুভৱ কৰিছোঁ ত্ৰিছ চল্লিছ হাজাৰ টকালৈকে মোৰ মাহেকীয়া আয় হয় সেইটো কাৰণে এই বিষয়টোত বা এই মই ব্যৱসায়টো বা ঘৰুৱা কাম কাজ চলাই নিয়াত মোৰ কোনো অসুবিধা হোৱা নাই